হেল্ল' দুলেন গেছ এজেঞ্চি হয়নে আপোনালোকে মোক চিলেণ্ডাৰটো বুকিং নকৰাকাকৈ ঘৰত দিলেহি যে আপোনালোকক ধন্যবাদ দিছোঁ আপোনালোকে যদি চিলিণ্ডাৰটো নিদিয়াহেঁতেন মোৰ আজি বহুত অসুবিধা হ'লহেঁতেন ঘৰত আজি সকামো আছিল কিন্তু সকামখন নচলিলেহেঁতেন আপোনালোকে যে চিলিণ্ডাৰটো দিলে ধন্যবাদ